বিয়া বিয়া খাবলৈতো সবেই ভাল পায় ময়ো তেনেদৰে বিয়া খাই বহুত ভাল পাওঁ আৰু বিয়া বিয়া খোৱাৰ সময়ত সবচে প্ৰথমত যিটো মাথাত সেইটো কাপোৰ লৈ কাপোৰ কেনেকুৱা পিন্ধিম সাজিম কেনেকৈ বা বিয়াত খানা কেনেদৰে মানে খানাটো বা মেন্যুটো কি হ'ব তাৰপিছত এই কেনেদৰে ধুনীয়াকৈ ফূৰ্তি কৰিব পাৰিম বা আনন্দ কৰিব পাৰিম নাচিব পাৰিম এইবিলাক বস্তু বিয়াৰ বিয়াৰ যেতিয়াই মানে নিমন্ত্ৰণ এটা আহে এইবিলাক বস্তু আমাৰ মাথাত আগতেই আহে আগতীয়াকৈ আহে যে কাপোৰ কি পিন্ধিম খানা কি খাম আৰু ফূৰ্তি কি কি কৰিম নাচি গান গাই এইবিলাক কৰিতো মই আগৰ পৰাই ভাল পাওঁ কিন্তু বিয়াত সবৰ লগতে নিজৰ পৰিয়ালৰ লগতে নচা নাচি গান গাই সেইটো এটা বেলেগেই পৰিৱেশ সৃষ্টি কৰে আৰু এটা বেলেগেই আনন্দ লাভ কৰা যায় সেইটোৰ পৰা আৰু বেলেগেই আনন্দ এটা লাভ কৰা যায় সেইটোৰ পৰা আৰু গান বিয়াত গান ক'ব গ'লে বিয়াত বিহুটো মোৰ বহুতেই বহুতেই প্ৰিয় বিহু নাচটো তাৰপিছত এতিয়াতো ডি জে ডি জে চাউণ্ড ছিষ্টেম এইবিলাক বহুতেই ইউজ কৰা হয় তো এইবিলাক গানতো নাচি ভাল পাওঁ মডাৰ্ণ ছংচ কেইটামান আৰু পঞ্জাৱী ছং ক'ব গ'লে অসমীয়া ছংচ কেইটামান তো এইবিলাক চাউণ্ড ছিষ্টেম ইউজ কৰি ব্য়ৱহাৰ কৰি ডি জে ডি জে ইউজ কৰি নাচ গান গাই কাপোৰ পিন্ধি এই গোটেই বস্তুবোৰ মোৰ বহুতেই প্ৰিয় আৰু সংগীত ক'ব গ'লে বিহু নৃত্য বিহু তাৰপিছত ডি জে পঞ্জাৱী বাদ দিও হিন্দী বলিউডৰ ছঙবোৰ বোৰতো নাচি মই বহুত আনন্দিত লাভ কৰোঁ